দুই অক্টোবৰ ওঠৰশ ঊনসত্তৰ পোন্ধৰ আগষ্ট ঊনৈছশ সাতচল্লিছ ত্ৰিছ জানুৱাৰী ঊনৈছশ আঠচল্লিছ ছাব্বিছ জানুৱাৰী ঊনৈছশ পঞ্চাছ ছয় অক্টোবৰ দুহেজাৰ বিছ